অঁ দাদা আপুনি ইলেক্ট্ৰিচিয়ান হয়নে অঁ মই এই

মাজুলী মাজুলী মোৰ গাঁওখন ৰাণা গাঁও মোৰ নামটো নিৰু নিৰু বৰা মানে অসুবিধা এটা হ'ল এই ঘৰটো ৱায়াৰিং কৰিব লাগিছিলে

হয় আমাৰ ইয়াত তেনেকুৱা এক্সপাৰ্ট নাই অঁ তেতিয়া আপোনালে ফোন কৰিলোঁ আপুনি আহিব পাৰিব নেকি বাৰু কি হ'ল আমাৰ অলপ পুৰণা হৈছিলে তাৰপাছত মটৰ মানে গোটেইখিনি জ্বলি গুছি গ'ল এতিয়া নতুন এতিয়া লগাব লাগে এতিয়া আন্ধাৰতে আছোঁ আপুনি আহিব পাৰিব নেকি বাৰু ইমানো দামী নহয় আৰু আঁতৰাব লাগিব গোটেইখিনি কিমান মান পৰিবগে বাৰু কিমান হ'বগে দাম

অঁ কেতিয়াবা দাম অঁ দাম হ'লেও মানে ভালকৈয়ে লগাব লাগিব

অঁ বস্তুখিনি আপুনিয়ে লৈ আহিব পাৰিব নেকি লাইটো ধৰক পাঁচটামান লাগিব লাইটো অঁ ডাঙৰ লাইট লাগিব আপুনি কেতিয়া আহিব পাৰিব এতিয়া মানে বহুত অসুবিধাই হৈছে ৰাতি হ'লে আন্ধাৰতে থাকিবলগীয়া হৈছে মম জ্বলাবলগীয়া হৈছে ল'ৰা ছোৱালী অঁ ল'ৰা ছোৱালী পঢ়িবলে দিগদাৰ গতিকে আমাৰ সোনকালকে পাৰে যদি

একেদিনাই হ'বনে কেইদিন লাগিব বাৰু

আগতে ৱায়াৰিঙটো কিমান ল'ব দাম কিমান হ'ব কৰিব লাগিব গোটেই ইয়াত অঁ ইয়াত কেনেকুৱা মানে সুবিধাজনক মানুহ নাই অঁ কি ক'লে বাৰু ঠিক আছে মানে আপোনালোক কাইলে আহিব অঁ অহা সময়ত ফোন এটা কৰিব